হেল্ল' অঁ কি কৰিছা অঁ মই এনে আছোঁ কাইলৈ তুমি অঁ ভালেই তোমাৰ ভালনে কাইলৈ তুমি মোৰ লগত ডিষ্ট্ৰিক্ট লাইব্ৰেৰী গৈ দিব পাৰিবা নি দহমান বজাত যাবা নেকি

নাই

তুমি একজাম দি আহি ল'বা অঁ অঁ একজাম পালেহিয়ে কিতাপ আনিব যাব লাগে

তুমি মই যাম আকৌ আৰু কোনে যাব নো অঁ ভালেই তোমালোকৰ একজাম কেনেকুৱা হৈছে একজাম কেনেকুৱা হৈছে অঁ অঁ কাইলৈ কি আছে অঁ ঠিক আছে তেন্তে কাইলৈ যাম দেই

অঁ ঠিক আছে